হয় ফটোগ্ৰাফী এক মোৰ অন্যতম হবী যিটো কৰি মই ভালপাওঁ নিজৰ মাজত এটা অনুভূতি এটা আহে নিজে এটা বস্তু তুলি কেনে সেই বস্তুটোৰ ভাৱটো নিজৰ মাজত জন্মাব বিচাৰোঁ সেই সেই যিটো বস্তুক মই তোলো সেইটো বস্তুৱে কি ভাল পায় বা কি তেওঁলোকৰ কেনেকুৱা এটা মনৰ ইউ হৈ আছে সেইটো নিজে নিজে এটা অনুভৱ এটা কৰিব পাৰোঁ যিটো অনুভৱ নিমিলবও পাৰে চৰাই চিৰিকটি জীৱ জন্তু বা বিভিন্ন ধৰণৰ তেওঁলোকৰ নিমিলব পাৰে আমাৰ লগত নিমিলে কিন্তু এটা বস্তুৱে এটা তেওঁলোকৰ ধাৰণা ল'ব পাৰোঁ তেওঁলোকৰ পৰা ধাৰণা কৰিব পাৰোঁ যে এনেকুৱা এনেকুৱা সেই বস্তুটোৱে কি কৰি ভাল পায় বা কি খাই ভাল পায় তেওঁলোকৰ চব বস্তু এটা সেই ফটোৰ মাজত তুলিব পাৰোঁ ফটো এটা তোলাৰ পিছত সেই ফটোটোৰ মাজত কি আছে ফটোগ্ৰাফী হিচাপে মই সেইটো বস্তু এটা উপলব্ধি কৰিব পাৰোঁ যে সেইটো সেই হিচাপত মই ফটোগ্ৰাফীক এটা অন্যতম হবী হিচাপে ৰাখিছোঁ যিটো মোৰ মনৰ ভিতৰৰ পৰা এটা আকৰ্ষণ সৃষ্টি হয় ইয়াৰ পৰা মই নিজকে এটা উপলব্ধি কৰিব পাৰোঁ সেইখিনি ফটোগ্ৰাফীক মই বিভিন্ন ধৰণৰ ঠাই চাই কেনে সেই ফটো এটা তুলি কেনে সেই ফটোটোৰ বিষয়ে বৰ্ণনা কৰিব পাৰোঁ যে যি এটা ফটোৰ বিষয়ে এটা ফটোই তুলি কেনে সেই ফটোটোত কি আছে সেই ফটোটোৰ চাৰিওফালে কি আছে কি ধৰণৰ বস্তু আছে বা কি আছে বা এইটোৱে কি বিচাৰিছে বা কি কৰিব খুজিছে সেইটোৰ বিষয়ে মই নিজে উপলব্ধি এটা ল'ব পাৰোঁ যিটো উপলব্ধি আন কাৰো কোনোৱে সহজে ল'ব নোৱাৰে কিয়নো মই ফটোগ্ৰাফী হিচাপে সেইখিনি উপলব্ধি মই নিজে কৰিছোঁ আৰু সেইকাৰণে মই ফটোগ্ৰাফীক মোৰ নিজৰ হবী হিচাপে গঢ়ি তুলিছোঁ আৰু ফটো এটা তোলাৰ সময়ত মনৰ মাজত এটা এটা সক্ৰিয়তা ই থাকিব লাগিব যিটোৱে মোৰ মাজত মোৰ আৰু সেই বস্তুটোৰ মাজত এটা সক্ৰিয়তা ঠাই সৃষ্টি কৰি ল'ব পাৰে